ন লাখ নিৰান্নব্বৈ হাজাৰ দুশ আঠ লাখ বাসত্তৰ হাজাৰ পাঁচশ পাঁচ লাখ পষষ্ঠি হাজাৰ ছশ সাত লাখ নব্বৈ হাজাৰ দুশ আঠ লাখ আশী হাজাৰ পাঁচশ